আমাৰ ৰাজ্য অসমত শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অসমৰ বিভিন্ন স্কুল বা স্কুল বা কলেজত অসমীয়া ভাষাটো প্ৰাধান্য অত্যাধিক কিয়নো অসমৰ মাতৃভাষা হৈছে অসমীয়া আৰু অসমৰ ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ দুয়োটা খণ্ডৰে স্কুলবোৰতে অসমীয়া ভাষাৰ অধিক মাত্ৰাত ব্যৱহাৰ হোৱা দেখা যায় তথাপি আজিকালি বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ স্কুলবোৰত অসমীয়া ভাষাটোৰ গুৰুত্ব অতি কমি যোৱা দেখা গৈছে কিন্তু অসমৰ যোনবিলাক চৰকাৰী খণ্ডৰ স্কুল বা কলেজ আছে তাত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাটোতে কথা বতৰা পাতিবলৈ প্ৰিফাৰ কৰে কিন্তু ব্যক্তিগত খণ্ডৰ যোনবিলাক ইংৰাজী মাধ্যমৰ স্কুল আছে তাত অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্ব কম কৰি দিয়া দেখা গৈছে ব্যক্তিগত খণ্ডৰ স্কুলবোৰত অসমীয়া ভাষাটো বাদ দি আজিকালি ইংৰাজী ভাষাৰ ওপৰতহে অধিক মাত্ৰাত গুৰুত্ব দিয়া হয় তেওঁলোকে বিশ্বাস কৰে যে অসমীয়া ভাষাটো কেৱল অকল অসমৰ ভিতৰতহে সীমাবদ্ধ কিন্তু অসমৰ বাহিৰলৈ গ'লে অসমীয়া ভাষাটোৰ ব্যৱহাৰ একেবাৰেই কৰিবলৈ টান পায় বৰ্তমান সময়ত মই ইয়াত অসমৰ ল'ৰা ছোৱালীবোৰেও অসমীয়া ভাষাটো দিনক দিনে কমকৈ ক'বলৈ আৰম্ভ কৰিছে তেওঁলোকে হিন্দী বা হিন্দী বা ইংৰাজী ভাষাটোহে অধিক পৰিমাণে ক'বলৈ ভাল পায় অসমীয়া ভাষাটোৰ এনেদৰে ব্যৱহাৰ কমি যোৱাৰ ফলত অসমৰ সংস্কৃতিৰ ওপৰত এটা পৰা দেখা গৈছে কিন্তু কিন্তু অসমৰ অসমৰ অসমীয়া ভাষাটো অসমৰ জনতাইহে বাচি ৰাখিব পাৰিব তাৰবাবে আমি অসমৰ স্কুল বা শিক্ষানুস্থানসমূহত অসমীয়া ভাষাটোৰ প্ৰচলন অধিক পৰিমাণে কৰি কৰাটো উচিত